মই সাধাৰণতে ফিজিকেল কিতাপ পঢ়িবলৈ ভাল পাওঁ আমাৰ অসমীয়া সাহিত্য়ৰ পুৰণি কিতাপবোৰ সাধাৰণতে বেছি ভাল পাওঁ ভৱেন্দ্ৰনাথ শইকীয়া আনন্দৰাম বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা জ্য়োতিপ্ৰসাদ আগৰৱালা ৰঘুনাথ চৌধাৰী বিষ্ণুপ্ৰসাদ ৰাভা মহিম বৰা নলিনীবালা দেৱী ইত্য়াদি এইবিলাকৰ বহুত ভাল পাওঁ মই তাৰমানে অসমীয়া সাহিত্যিকৰ উপন্যাস ৰচনা আদি বিভিন্ন ধৰণৰ লিখনি পঢ়ি মই বৰ ভাল পাওঁ তাৰ উপৰিও কীৰ্তন মহাভাৰত ৰামায়ণ আদিৰ দৰে ধৰ্মীয় গ্ৰন্থ পঢ়ি মই বৰ ভাল পাওঁ